হেল্ল' দৰং চাইকেল হয় আপোনাৰ ইয়াত আমাৰ ইয়াত মাউণ্টেন বাইকচ পাব প্লেইন চাইকেল পাব আৰু আপুনি হাইব্ৰীড চাইকেল পাব কেনেকুৱা ধৰণৰ লাগিব বাৰু আপোনাক হয় আমাৰ ইয়াত আপুনি মাউণ্টেন বাইক পাব প্লেইন চাইকেল পাব আৰু হাইব্ৰীড চাইকেল পাব কেনেকুৱা ধৰণৰ লাগিবনো আপোনাক একচুৱেলী কি হয় প্লেইন চাইকেলটো আপোনাৰ প্লেইন জাগাত চলে আপুনি ক'ৰ পৰা কৈছে নো এনেই মোৰ দোকানখন আপোনাৰ তেজপুৰত আছে শোণিতপুৰ জিলাৰ তেজপুৰ ত্ৰিবেণীৰ ওচৰত আছে আমাৰ এনেই প্লেইন চাইকেলবোৰ আপোনাৰ প্লেইন জাগাত চলে তাৰ পিছত হাইব্ৰীডবোৰ আপোনাৰ দুটাতে চলে আপোনাৰ মাউণ্টেনতো চলিব আপোনাৰ প্লেইনতো চলিব তাৰ পিছত আপুনি যিটো মাউণ্টেইন বাইক বুলি ক'লো সেইটো আকৌ আপোনাৰ হিলী এৰিয়াত চলিব আপুনিটো ইয়াতে ইয়াতে চলাবৰ কাৰণে লাগে ন প্লেইন এৰিয়াৰ কাৰণে নে মাউণ্টেনতো যাব আপুনি হয় তেনে আপুনি হাইব্ৰীড কিনিব লাগিব বুজি পাইছে সাত হাজাৰতটো নাপাব ন' দাম পৰিব কাৰণ এই চাইকেলটো দুটা জাগাতে চলে ন' সেইকাৰণে আপোনাৰ দামটো বেছি পৰে প্লেইনটো আপুনি অলপ কমতে পাম আপুনি আঠ হাজাৰ মানত পাই যাব গতিকে হাইব্ৰীড হ'লে ভাল হয় আপোনাৰ লং লাষ্টিঙো কৰে লগতে আপুনি গীয়াৰো পাব ইয়াতে অলপ সুবিধা হ'ব চলাব আপোনাৰ হিলছত চলাবৰ কাৰণে আপুনি যদি অলপ আপোনাৰ বাজেটতো যদি অলপ মিলাব পাৰে আমি অলপ মিলাই দিলো হয় আপুনি বাৰু আপুনি বাৰু হেৰি কৰিবচোন আমাৰ দোকানলেকে আহিব দেই আমাৰ দেওবাৰে বন্ধ থাকে বাকী বাকী কেইদিন আহিলে হ'ব আপুনি মই মিলাই আপোনাক দামটো ঠিক আছে দিয়ক ধন্যবাদ